পুৰণি মিডিয়া বুলি ক'লে আগতে প্ৰথম আমাৰ মনত পৰে দূৰদৰ্শনটো বাতৰি পাবলৈ হ'লে আমি মিডিয়াৰ যোগেৰে বাতৰি কিবা এটা পাবলৈ হ'লে কিবা এটা ফুটেজ পাবলৈ হ'লে ৰাতিপুৱা ন বজা আৰু সন্ধিয়া সাত বজাত দূৰদৰ্শনৰ বাতৰিটোলৈ বহুত অপেক্ষা কৰি থাকিব লগা হৈ যায় বা তাৰ বাহিৰে ৰেডিঅ' ৰেডিঅ' আৰু দূৰদৰ্শন দূৰদৰ্শনত হয় আপোনাৰ পোন্ধৰ মিনিটিয়া অসমীয়া বাতৰি তাৰ পিছত হয় ইংলিছৰ পোন্ধৰ মিনিটিয়া বাতৰি পোন্ধৰ পোন্ধৰ মিনিট মানে পোন্ধৰ মিনিটৰ ভিতৰতে দিনটোৰ সমস্ত বাতৰি দিয়া যায় আৰু তাৰ মাজত এডৰ কোনো এডভাৰ্তাইজৰ কোনো জেগা নাছিলে পোন্ধৰ মিনিটৰ বাতৰিটো আৰম্ভ হ'ব পোন্ধৰ মিনিট দিনটোৰ বাতৰি ক'ব তাৰ পিছত এটা এডভাৰটাইজ তাৰ পিছত আকৌ ইংৰাজীৰ বাতৰি আৰম্ভ পোন্ধৰ মিনিটৰ ইংৰাজীৰ বাতৰি পোন্ধৰ মিনিটৰ বাতৰি এটা দিনটো আজি কালিটো আপোনাৰ নতুন মিডিয়াত নিউজ লাইভ অজস্ৰ মিডিয়া ছেনেল আনকি ফেচবুক টুইটাৰ ইনষ্টাগ্ৰাম চবতে মিডিয়াই ভৰি আছে আগতে বাতৰি এটাৰ কাৰণে মানুহে ৰখিব লাগিছিল এতিয়া যি বৰ্তমান মেডিয়াত বা বৰ্তমান মিডিয়াই বাতৰি এটা খুব কম সময়ৰ ভিতৰতে ৰাইজৰ আগত দিব পাৰে যিহেতু মিডিয়াৰ সংখ্যা আগতকৈ বহুত গুণে বাঢ়ি গ'ল অতীততে অতীতত আছিল মিডিয়াৰ সংখ্যা কম মিডিয়াৰ কাম কৰা মানুহৰ সংখ্যা যথেষ্ট কম গতিকে কিবা এটা বাতৰি প্ৰচাৰ কৰিবৰ কাৰণে বহুত সময় লাগে বহুত কষ্ট কৰিব লাগে বৰ্তমান আৰু বৰ্তমান যুগত আপোনাৰ হাতে হাতে মানুহৰ মোবাইল গতিকে কিবা এটা ৰেকৰ্ডিং কৰি ভিডিঅ'টো ৰেকৰ্ডিং কৰি বাতৰি এটা সমাজত এৰিবলৈ বহুত বেছি সময় দৰকাৰ নহয় জাষ্ট সময়খিনি লগতে আপোনাৰ হাততে মিডিয়া আছে বুলি ক'ব পাৰি যাৰ সকলোৱে যাৰ হাতত মোবাইল আছে তেওঁ সকলোৱে মেডিয়া কাৰণ প্ৰত্যেকটো খবৰ প্ৰত্যেকটো বস্তুৱে আপুনি অতি কম সময়ৰ ভিতৰতে মানুহক দিব পাৰিছে হয় সেই মানে টি আৰ পি মেডিয়া আজিকালি টি আৰ পিৰ ওপৰত চলে কোনে বেছি কম সময়ৰ ভিতৰত ডাঙৰ খবৰ দিব পাৰিব সেই উৎপাতত কিছুমান খেলি মেলি দিব নল'গা খবৰ দি দিয়ে সেইটো বেলেগ কথা কাৰণ বহুত আজিকালি নৱ প্ৰজন্মই যেতিয়া মেডিয়াতো ভালকে বুজি নাপাই তাতে তেনেকে সোমাই গৈছে সেইবিলাক অলপ আছে কিন্তু বৰ্তমানৰ মেডিয়া অতীত আগৰ অতীতৰ মেডিয়াতকে বহুত ওপৰত আৰু যাৰ ফলত আজিকালি দেশৰ যিকোনো এটা খবৰ অতি কম সময়ৰ ভিতৰতে অতি কম সময়ৰ ভিতৰতে আমাৰ দৰ্শকে চাবলৈ পায় বা দেখিবলৈ পাইছে যিকোনো খবৰ যেনেকুৱাই নহওক ভালেই হওক বা বেয়াই হওক মিডিয়াৰ যোগেদি অতি কম সময়ৰ ভিতৰত মানুহৰ হাতে হাতে পোৱা গৈছে বৰ্তমান মিডিয়া সেইটো কাৰণে ক'বলৈ গ'লে অতীতৰ মিডিয়াতকৈ বহুগুণে ভাল আৰু শ্ৰেষ্ঠ